কৰ্মৰ বাহিৰত মোৰ ৰুচি আৰু আগ্ৰহ খেল ধেমালিত আছে মই বিভিন্ন ধৰণৰ খেল খেলোঁ যেনে ক্ৰিকেট ভলিবল বেডমিণ্টন ইত্যাদি আৰু খেলৰ লগে লগে মোৰ কিতাপ পঢ়াতো অলপ ৰুচি আছে মই বিভিন্ন ধৰণৰ কিতাপ পঢ়োঁ উপন্যাস পঢ়োঁ পেপাৰ পঢ়োঁ আৰু তাৰ লগতে মোৰ সাংস্কৃতিক দিশতো অলপমান আগ্ৰহ আছে মই গান গাই ভাল পাওঁ আৰু নাচ গান বা বিহুত লগত জড়িত থাকি ভাল পাওঁ মোৰ কৰ্মৰ বাহিৰত মোৰ ৰুচি আৰু আগ্ৰহ এইকেইটা বস্তুতেই আছে